আমাৰ দেশ ভাৰতবৰ্ষত বহুতো ব্যৱসায় আছে উদ্যোগপতি আছে নেতা আছে বা শিক্ষক আছে নাইবা প্ৰযুক্তি বিদ্যাৰ বিভিন্ন ধৰণৰ উপাধিধাৰী ব্যক্তি আছে তেখেতসকলে বিভিন্ন ক্ষেত্ৰত যেনেকৈয়ে বাণিজ্যৰ ক্ষেত্ৰত হওক শিক্ষাৰ ক্ষেত্ৰত হওক মনোৰঞ্জনৰ ক্ষেত্ৰত হওক পৰিবহণৰ ক্ষেত্ৰত হওক বহুতো ক্ষেত্ৰত ভাৰতবৰ্ষক আগবঢ়াই লৈ গৈছে ভাৰতক বহুত সলনি কৰিছে এতিয়া আমি যদি ব্যৱসায়ৰ কথা ক'বলৈ যাওঁ প্ৰথমেই ক'ব লাগিব মুকেশ আম্বানীৰ দৰে ব্যক্তি যি ৰিলায়েঞ্চৰ জৰিয়তে গোটেই পৃথিৱীৰ ভিতৰত তেওঁ এজন লেখত ল'বলগীয়া ধনী মানুহ হিচাপে পৰিণত হৈছে আৰু উদ্যোগৰ জৰিয়তে ভাৰতবৰ্ষক তেওঁ সলাইছ সলাই পেলাইছে বিশেষকৈ তেওঁ জিঅ'ৰ জৰিয়তে যি কমিউনিকেচন টেলিকমিউনিকচনৰ ব্যৱস্থা কৰিছে সকলো ইউথ সকলো মানুহে ইণ্টাৰনেট ব্যৱহাৰৰ কাৰণে গোটেই পৰিৱেশটো ভাৰতবৰ্ষৰ সলনি কৰি দিলে তেওঁ তেওঁ ফ্ৰী জিঅ' যেতিয়া ডাটা দিলে তাৰপিছৰ পৰা মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ কাৰণে আগবাঢ়ি আহিছে তেনেধৰণে নেতৃত্বৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ বৰ্তমান প্ৰধানমন্ত্ৰী তেওঁ বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি পেলাই ভাৰতবৰ্ষক আগবঢ়াই লৈয়ে গৈ আছে যোৱা কেইবছৰমানত তেওঁ ভাৰতক একেবাৰে সলাই পেলাইছে তেনেকে নীতিন গাডকাৰী ভাৰতৰ পৰিবহণ মন্ত্ৰী হিচাপে তেওঁ বিভিন্ন ধৰণে ইমান সোনকালে বহুত ধৰণৰ পৰিৱৰ্তন আনিলে তেওঁ ৰাজপথৰ ক্ষেত্ৰত ভাৰতবৰ্ষক মানে এটা বিশেষ পৰ্যায়লৈ তেওঁ লৈ যোৱা বুলি আমি অনুভৱ কৰিব পাৰোঁ গতিকে এই পৰিৱৰ্তনবিলাক হৈ গৈ আছে এই লোকসকলৰ কাৰণে ইয়াৰ উপৰি জনসাধাৰণৰ যথেষ্ট সক্ৰিয় অংশগ্ৰহণ এই কাৰ্যসূচীবিলাকত আছে